হেল্ল' অঁ শুনিছোঁ কোনে কৈছে অঁ অঁ হয় হয় হয় অঁ হয় নেকি অঁ অঁ অঁ বাইদেউ নমস্কাৰ অঁ আছোঁ আছোঁ আছোঁ কওকচোন বাইদেউ অঁ কওক কওকচোন বাইদেউ অঁ পাইছোঁ বাইদেউ অঁ সুধিছোঁ সুধিছোঁ গোটেইবোৰ চোৱা নাই এনেকৈ সুধিছোঁহে ইমান ভাল হোৱা নাই বুলি কৈছে হয় হয় হয় নেকি বাইদেউ কি ছাবজেক্টত

একে মনোযোগ নিদিয়ে নেকি বাইদেউ অঁ অঁ হয় বাইদেউ হয় ব্যস্ত আছিলোঁ হয় বাইদেউ মানে আমি এনেই চেষ্টা কৰিছিলোঁ মই বাইদেউ তাৰ মানে সময় অলপ কম পাওঁ মই অলপ ব্যৱসায়ীক হেৰিত মানে ব্যস্ত থাকোঁতো গতিকে সময় পোৱা নাই মই ভাবিছিলোঁ আপোনালোকৰ মানে তত্বাৱধানত সি অকণমান আগুৱাই যাব কিন্তু এতিয়া ভাবিছোঁ কি ৰিজাল্টো বেয়া মনটো বেয়া লাগিছে শুনি আপোনাৰ কথাখিনি

হয় হয় বাইদেউ মানে আমাৰ